শিশুৰ যত্ন বুলিলে এতিয়া আৰু ভালকৈ মনত নাই শিশু মোৰ ল'ৰা এতিয়া বিয়া কৰাই তাৰ ল'ৰা জন্ মানে জন্মিছে তথাপিও নৱজাতক এটাৰ যত্ন লোৱাটো মাতৃগৰাকীৰ অতিকৈ ডাঙৰ কথা নৱজাতকৰ জন্মৰ প্ৰথম বছৰটোত সি প্ৰথম ছমাহলৈ মাকৰ আহাৰেই খাই থাকিব লাগে আৰু সদায় চাফ চিকুণ কৰি শিশুটিক ৰাখিব লাগে সদায় ৰাতিপুৱা তেল মালিছ কৰি গা ধুৱাব লাগে সময়মতে খুৱাব লাগে সময়মতে ধুৱাব লাগে আৰু খাদ্যৰ ক্ষেত্ৰত অলপ বেছি নজৰ দিব লগা হয় ভিটামিন থকা খাদ্য খোৱাৰ লগতে শিশু এটিৰ পৰিপুষ্টিও যথেষ্ট মানে মন কৰিবলগীয়া বয়সৰ লগে লগে এতিয়া শিশুৰ যতনটো পাহৰি গৈছোঁ এতিয়া যিহেতু মোৰেই ষাঠি বাষষ্ঠি বছৰ বয়স গতিকে শিশুৰ যতন লোৱাটো যিখিনি নিজৰ ক্ষেত্ৰত কৰিছিলোঁ সেইখিনিয়ে কৈছোঁ চাফ চিকুণকৈ ৰাখিছিলোঁ নিজৰ ল'ৰা দুটাক আৰু সময়মতে খোৱা খাদ্য খুৱাইছিলোঁ লুথুৰী খুৱাইছিলোঁ সাতমাহত ভাত খুৱাইছিলোঁ যেতিয়া ডাঙৰ হৈছিল অলপ এবছৰ হৈছিল তেতিয়া তাক আমি খাব পৰা কিছুমান খাদ্য খুৱাইছিলোঁ কিন্তু ভিটামিনজাতীয় খাদ্যহে বা দেহাত লাগা বস্তুহে দৰকাৰী বস্তুহে খুৱাইছিলোঁ